মোৰ সিদিনাখন পেণ্ট এটা ললোঁ পেণ্টটো বেচ ভাল লাগিল দেই কাপোৰটোও ভাল আৰু ধুনীয়াকৈ ৰেডিমেডেই লৈছোঁ কাপোৰটো ভাল লাগিল আকৌ মানে পিন্ধিও ভাল লাগিছে জোখে মাখে হৈছে পেণ্টটো বৰ ধুনীয়া লাগিল ভাল লাগিল আৰু আগলৈকেও তেনেকুৱা কাপোৰহে মই ল'ম আৰু